অঁ দা কওক অঁ মাংসৰ বিজনেছ অ' হেৰি ব্ৰইলাৰ হ'লে দুশ বিছ আৰু পঠাৰ চাৰে সাতশ লাগিব নেকি দে মই পঠাই দিম দিয়া অঁ এটা ল'ৰাৰ হাতত দাম কৰাম কমাব নোৱাৰিতো দুশ বিছেই চলি আছে আৰু পঠাটো চাৰে সাতশই চলি আছে কিবা এটা হ'ব দে দিলে অঁ দে অ' মই ল'ৰা এটাৰ হাতত দি পঠাম অঁ আলহী আহিব নেকি